অ মই ছাৰ্ট এটা কিনিছিলোঁ ছাৰ্টটো কি পঠিয়ালে ছাৰ্টটোতো চাইজটো মিলা নাই কালাৰটোও ভাল লগা নাই কাপোৰটোও ইমান ঠিক নহয় হা আপুনি কাপোৰটো চেঞ্জ কৰিব পাৰিম নেকি